অঁ এই আপুনি বজাৰ হেৰি চবজি কৰিলে কেঁচা চবজি অঁ এতিয়া তাকেতো আপোনাৰ ইমান দাম হৈ গৈছে মই বিলাহী কিনিলোঁ আশী টকা আৰুএইফালে আপোনাৰ ফুলকবি বন্ধাকবি দামটো সেই আগৰ সমানে আছে পঞ্চাছ টকা তলত নিদিয়েই তাকে ইমান দাম হৈ গৈছে বস্তুবিলাকৰ মাছ মাংসতো ব্ৰইলাৰ কেজি আপোনাৰ দুশ টকা আছিলে এতিয়া আপোনাৰ দুশ আশী টকা লাগে মাছ মাংস খাবই নোৱাৰি কালি গৈছিলোঁ মই ভাবিছোঁ আপুনি বজাৰ গৈছে নেকি বোলো সেইটো কাৰণে সুধোঁ আপুনি আপুনি বজাৰ কালি নগ'লে ন নাই সেইটো কাৰণে মই সুধিছোঁ মই ভাবিছোঁ আপুনি বজাৰ গৈছিলে নেকি বোলো অঁ বহুত দাম বুলি কৈছে ন অঁ তাকেতো চবজি এনেকৈ দাম হ'লে কেনেকৈ খাম

এই হেৰি মাংস আনিছিলে নেকি মাছ মাংস কিনিব যোৱা নাই নহয় আপুনি ব্ৰইলাৰ দুশ টকা আগত দুশ টকা আছিলে এতিয়া দুশ আশী টকা হ'লগৈ মাছ আপোনাৰ তিনিশ টকা মাছ তিনিশ টকা চা খাছ্ খাহী সাতশ টকা

গাহৰি চাৰিশ

মাছ মাংস নোখোৱাই ঠিক আছে এই কেঁচা চবজিও খাব নোৱাৰি দেখোন কম কমকৈ আনিব লাগিব আৰু ইমান দাম ইমান দাম বঢ়াই দিছে তাকেহে এই বাৰী পিছফালে থকা খুতৰীয়া বাৰী পিছফালে থকা খুতৰীয়াখিনি খুতৰীয়া ঢেকীয়া চেকীয়া এইবিলাক খোৱাই ঠিক আছে ইমান দাম দি কিনি খোৱাতকৈ

কচু ঢেঁকীয়া ন

আপোনালোকে হেৰি কৰিবচোন বাৰী পিছফালে আছে যদি চাবচোন ঢেকীয়া চেকীয়া আছে নেকি এই খুতৰীয়া আছে নেকি আছে ন অঁ খুতৰীয়াটো খু যদি আপুনি খুতৰীয়া উঠাই তেন্তে অলপ ৰাখি থ'বচোন মোৰ কাৰণেও এই তেতিয়া বজাৰলৈ তেতিয়া নাযাওঁ আৰু শাক পাচলি কিনিবলৈ দুই মুঠি ঢেকীয়াৰ দাম আপোনাৰ চল্লিছ টকা লাগে আৰু চল্লিছ টকা দিতো কি কিনি খাব নোৱাৰি

মাছ মাংসৰ ওচৰত মাছ মাংস ওচৰততো যাবই নোৱাৰি জুই চাই দাম এতিয়া লগতে চবজি চবজিখিনিও দাম এনেকুৱা হৈ গ'ল এই লাও আপোনাৰ প পঞ্চাছ টকা লাগে লাও পঞ্চাছ টকা গোটা লাও ঠিক আছে আপুনি হেৰি কৰিব এই খুতৰীয়া উঠালে মোৰ কাৰণে থৈ দিব হাঁ ঠিক আছে হ'ব